বিয়াবোৰত সঁচৰাচৰ মানুহে কইনাক বিভিন্ন ধৰণৰ উপহাৰ দিব পাৰে তাৰ ভিতৰত অকণমান আত্মীয় স্বজনে সোণ ৰূপৰ অলংকাৰ আদি গিফ্ট সোণ ৰূপৰ অলংকাৰ আদি উপহাৰ দিয়ে আৰু বন্ধু বান্ধৱীবিলাকেও ভাল ভাল উপহাৰেই দিয়ে ইয়াৰ উপৰি যৌতুক দিয়া হয়নে নহয় যৌ যৌতুক প্ৰথা আমাৰ উত্তৰ পূৰ্বাঞ্চলত বিশেষকৈ নাই তাত অসমত আৰুৱেই নাই কিন্তু কইনাজনীক লাগতীয়াল বস্তু হিচাপে কিছুমান বস্তু লগত দিয়া হয় মাক দেউতাকে লগত দিয়ে তেনেকুৱা বস্তু কিছুমান কইনাজনীয়ে লৈ যায় যৌতুক বুলি তেনেকুৱা কোনো ধৰা বন্ধা নিয়ম ইয়াতে নাই যৌতুক প্ৰথা সমাজৰ বাবে এটা ব্য়াধিস্বৰূপ আৰু ই সমাজৰ এটা বেয়া প্ৰভাৱ পেলাই আছে সেইবাবে যৌতুক বুলি ক'ব নোৱাৰি কিন্তু লা লাগতীয়াল বস্তু কিছুমান লৈ যায় আৰু আজিকালি যিহেতু সকলো মানুহ আত্মনিৰ্ভৰশীল হৈছে নিজৰ লাগতীয়াল সকলো বস্তু নিজে নিজেই কৰি ল'ব পাৰে সেইবাবে তেনেকুৱা ইয়াত কোনো প্ৰথা প্ৰচলিত হৈ নাই আৰু দেখা যায় যে কিছুমান সম সমাজ ব্য়ৱস্থাত কিছুমান সম্প্ৰদায়ৰ মাজত যৌতুক প্ৰথা বহুত ভয়ংকৰভাৱে শিপাই গৈছে তাৰে ভিতৰত কিছুমান কিছু লোকে যৌতুক বুলি ক'লে বিভিন্ন ধৰণৰ যৌতুক দাবী কৰে টকা পইচা আদি দাবী কৰে অত্য়াচাৰ কৰাও দেখা যায় সেয়া তুলনামূলকভাৱে অসমীয়া সমাজ ব্য়ৱস্থাত নাই আৰু সেই সপক্ষে আমি আমাক নিজকে বহুত আমি গৌৰৱান্বিত যে আমাৰ সমাজ ব্য়ৱস্থাত তেনেকুৱা প্ৰথা বা তেনেকুৱা যৌতুক প্ৰথাৰ নিচিনা ভয়াৱহ সমস্য়াক লৈ পেলায় হিংসাত্মক ঘটনা হোৱাও কমকৈ পৰিলক্ষিত হয়